হয় ভাৰতীয় সমাজত ধৰ্মৰ বহুতো গুৰুত্বপূৰ্ণ ভূমিকা আছে যেনে আমাৰ ভাৰতত বহুতো বেলেগ বেলেগ ধৰণৰ মানুহে বসবাস কৰে তাৰে ভিতৰত কিছুমান ধৰ্ম হ'ল আপোনাৰ শিখ ধৰ্ম হিন্দু ধৰ্ম মুছলিম ধৰ্ম খ্ৰীষ্টান ধৰ্ম কিন্তু বেলেগ বেলেগ ধৰ্মৰ মানুহে বসবাস কৰে যদিও তেওঁলোকে সকলোৱে ঐক্যভাৱে ভাৰতত বাস কৰি আহিছে সেয়েহে আমি ক'ব পাৰোঁ বৈচিত্ৰৰ মাজত একতা বৈচিত্ৰৰ মাজত একতা আৰু আমি দেখা পাওঁ যে মুছলমান সকলৰ যেতিয়া এটা তেওঁলোকৰ তেওঁলোকৰ এটা পবিত্ৰ উৎসৱ হ'ল ঈদ যোনটো ৰমজান মাহত পালন কৰা হয় সেই ঈদৰ উপলক্ষ্যে আমি দেখা পাওঁ যে সেই মুছলমান লোকসকলে বেলেগ জাতীয় ভাই ভনী দাদা ভাইটি সকলোৰে লগত তেওঁলোকৰ কিছু খাদ্য সম্ভাৰ বিতৰণ কৰা দেখা পাওঁ আমাৰ ইয়াতো দেখা পাওঁ যে মুছলমান লোকসকলে তেওঁলোকৰ সকলো ধৰণৰ বেলেগ জাতিৰ সকলো ধৰণৰ মানুহক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ জনায় সেই উৎসৱ উপলক্ষ্যে হয় আৰু খৃষ্টানসকলৰ এটা ডাঙৰ উৎসৱ হ'ল আপোনাৰ খ্ৰীষ্টমাছ যাক আমি বৰদিন বুলি কওঁ হয় খৃষ্টানসকলে সেই বৰদিনত তেওঁলোকৰ যি গীৰ্জাঘৰ আছে তাত তেওঁলোকে বৰদিন পালন কৰে কিন্তু তেওঁলোকে তেওঁলোকে সেই গীৰ্জাঘৰত সকলো ধৰ্মৰ সকলো লোককে নিমন্ত্ৰণ কৰে যাতে তেওঁলোকৰ লগত আমি যীচুখ্ৰীষ্টক আমি সকলোৱে একেলগে প্ৰাৰ্থনা কৰিব পাৰোঁ সমাজৰ মংগলৰ বাবে আমি যাতে প্ৰাৰ্থনা কৰিব পাৰোঁ ঠিক তেনেদৰে আমাৰ সমাজত বহুত ধৰ্মৰ মানুহ বাস কৰে যদিও কিন্তু সকলোৰে মাজত ঐক্যতা আছে আৰু আমি বহুত ক্ষেত্ৰত দেখিছোঁ তেওঁলোকে ইটো ধৰ্মৰ মানুহে ইটো ধৰ্মৰ মানুহৰ প্ৰতি কেতিয়াও সহায় নকৰাকৈ নেথাকে সকলো ধৰ্ম মিলিজুলি একেলগে বসবাস কৰি ইটো ধৰ্মৰ মানুহে ইটো ধৰ্মৰ মানুহক সহায় কৰি আমি সকলোৱে আমি এটা ধৰ্ম মানি চলিব লাগে যোনটো হ'ল মানৱ আমি সকলো এটা আমি সকলো বেলেগ বেলেগ ধৰ্মৰ হ'ব পাৰোঁ কিন্তু আমি সকলো এটা ধৰ্ম যোনটো হৈছে মানৱীয়তা আমি সকলো এই ধৰ্মটো মানিব লাগে আমি সকলোৱে সহায় কৰিব লাগে আমি কোনজন ধৰ্মৰ হেইটো ডাঙৰ কথা নহয় মানুহজনৰ চৰিত্ৰ কেনেকুৱা সেইটোহে ডাঙৰ কথা ধৰ্ম মানুহৰ এটা জাষ্ট ধৰ্মটো মানুহ বহুতৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু আমি কেতিয়াও ধৰ্মক লৈ কাৰো উপলুঙা কাকো ঠাট্টা কাকো খিকিন্দালি আমি কেতিয়াও ধৰ্মক আনৰ ধৰ্মলৈ আমি কেতিয়াও সেইবোৰ কৰিব নেলাগে আমি সদায় আনৰ ধৰ্মটো আমাৰ নিজৰ ধৰ্মৰ দৰে আমি জ্ঞাত কৰিব লাগে